মই এই জীৱিকাটোৰ বিষয়ে বহুতেই মজা পাওঁ কাৰণ মই মোৰ নিজৰ ঘৰতে পুখুৰী আছে আৰু পুখুৰীত মাছৰ পোনা মেলি ডাঙৰ কৰি যেতিয়া বিক্ৰী কৰোঁ তেতিয়া বহুতেই টকা পাওঁ আৰু ধুনীয়াকৈ মানে নিজৰ ঘৰখন চলি থাকিব পৰা যায় আৰু মাছ ধৰি ডাঙৰ হ'লে বহুতেই মজা লাগে তাৰপৰা নিজে খুৱাও হয় আৰু আনকো ওচৰৰ চুবুৰীয়াক এটা কিছু খাবলৈ দিয়া হয় আৰু বিক্ৰীও কৰা হয় আৰু সকলোৱে তেনেকুৱাকৈ ফিচ পুখুৰীত মাছ ধৰি ভালো পায় আমিও ভাল পাওঁ আৰু পিছৰ প্ৰজন্মৰ ওপৰত যিহেতু এইটো জীৱিকাৰ জৰিয়তে ভালেখিলি লাভৱান্বিত হোৱা দেখা যায় সেয়েহে মানে মই পুখুৰীত মাছ পুহি জীৱিকাটো কৰি থকাতো বেয়া নোহোৱা বুলি ভাবোঁ কাৰণ ধুনীয়াকৈ নিজৰ এটা পৰিয়াল চলি থাকিব পৰা হয় সেয়ে এই জীৱিকাটোৰ জৰিয়তে পিছৰ প্ৰজত্মই কৰিলে বেয়া নাপাওঁ কাৰণ ধুনীয়াকৈ মানে পুখুৰীত মাছ মেলি তাত যদি অলপ দানা সেই জীৱিকাটো কৰি ধুনীয়াকৈ চলিব পৰা হয় আৰু পাছৰ পাছত মোৰ ধৰক তেনেকুৱাকৈ কৰিলে বহুতখিনি উন্নতি হ'ব আৰু ঘৰখনো ধুনীয়াকৈ চলাবৰ কাৰণে সুবিধা হ'ব বুলি আশা কৰোঁ